হেল্ল' হয় দাদা হয় শুনকচোন আপুনি যে যিটো অলপ আগতে ফুড অৰ্ডাৰ এটা ডেলিভাৰী দিছিল হয় মই এতিয়া দেখিছোঁ যে সেইটো আপনি ভুলকৈ দিছে মই মই অৰ্ডাৰ দিছিলোঁ যে ভেজ ফ্ৰাইড ৰাইচ কিন্তু আপুনি ডেলিভাৰ কৰিলে ছিকেন ফ্ৰাইড ৰাইচ এতিয়া চাওক মই আপনাক ভেজ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ এতিয়া আপুনি ছিকেন ফ্ৰাইড ৰাইচটো এতিয়া মোৰ মই এতিয়া কি কৰিম তো আপোনালোকে এনেকৈ ভুলকৈ ডেলিভাৰ নকৰিব এতিয়া মোৰ এনেই পটককৈ আকৌ বেলেগ এটা অৰ্ডাৰ কৰিবলৈ মোৰ হাতত সময় নাই আজি বহুত দূৰৰপৰা মানে মোৰ লগৰ কেইজনীমান আহিছিল তো তাহাঁতৰ কাৰণে মানে মই ইস্পেচিয়েলী মানে ভেজ ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ যিহেতু সিহঁতে মানে এই ছিকেন ফ্ৰাইড ৰাইচ নাখায় আচলতে নাখায় ছ' সেইটো কাৰণে মই ইস্পেচিলী ভেজ ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ এতিয়া আপোনালোকে এতিয়া মোলে এতিয়া ছিকেন ফ্ৰাইড ৰাইচ ডেলিভাৰ দিলে মোলে পঠিয়াই দিলে এতিয়া তো মই এতিয়া বিপদত পৰি গ'লোঁ মই এতিয়া পটককৈ ক'ৰপৰা বনাম বা ক'ৰপৰা অৰ্ডাৰ কৰিম এতিয়া আপোনালোকে এনেকুৱা নকৰিব ঠিক আছে হয় এতিয়া চৰি ক'লে নহ'ব এতিয়াোত চৰি দি কাম নহয় আপোনালোকে এতিয়া লগে লগে বেলেগ এটা অৰ্ডাৰ আনি দিয়ক হয়তো বা মোৰ পইচাটো ঘূৰাই দিব লাগিব যাতে মই বেলেগ এটা অৰ্ডাৰ মই লগে লগে কৰিব পাৰোঁ হয় এনেকৈতো অসুবিধা হৈ যায় ন আপোনালোকে এনেকুৱা অলপ চাব লাগে ডেলিভাৰ কৰা আগত পেকেজিং কৰাৰ আগতে বস্তুবোৰ প্ৰডাক্টবোৰ নামৰ সৈতে ভালকৈ যে কোনটো অৰ্ডাৰ কাৰ হয় কাৰ নামত আছে তো আপোনালোকে এইবোৰ ভালকৈ চেক কৰিব যাতে নেক্সট টাইম এনেকুৱা নহয় ঠিক আছে হয় আপোনালোকে যাতে এনেকুৱা নেক্সট টাইম নকৰে মই যদি নকৰে তেতিয়া একো নাই আৰু